ক'ভিড নাইণ্টিনে গোটেই বিশ্বতে প্ৰভাৱ পেলালে পৰ্যটনৰ ক্ষেত্ৰতে হওক বা যেনেকুৱা ক্ষেত্ৰতে হওক ক'তো যাব পৰা নাযায় ক'তো ওলাব নোৱাৰে ঘৰতে সোমাই সোমাই থাকিবলগীয়া হয় হয়তো ভয় অভাৱ হয় ক'ৰবাত গ'লে কিবা হ'ব বুলি ক'লে নিজৰ কৰিবলগীয়া হয় ওলাই গ'লেও কাবাৰ পা আঁতৰত থাকিবলগীয়া হয় পৃথিৱীৰ এটা বৰ ডাঙৰ সমস্যা যিটো মানুহে ভবাই নাছিলে ক'ভিড নাইণ্টিনৰ কথা এতিয়াও ভয় লাগে যিহেতু সমাজ ব্যৱস্থাটো বহুত বেয়া প্ৰভাৱ পেলালে হয়তো বহুতো হেৰি হ'ল সেয়েহে অহা যোৱা ইপিনে যোৱা ইফিলে যোৱা আপোনাৰ যান বাহনৰ পৰা আদি কৰি বহুত অহা যোৱা ভয়ৰ এটা ভয়ৰ হেৰি যিটো বহুত বেয়াকৈ প্ৰভাৱ পেলাইছিলে গোটেই বিশ্বৰ এটা ভয়ংকৰ বাতাৱৰণ সৃষ্টি হৈছিলে ক'ভিড নাইণ্টিনৰ যিটো এ এঠাইৰপা মানুহ কিবা ক'ৰবাত যাবলগীয়া হ'লে বহুত বাৰ চিন্তা কৰিবলগীয়া হয় আৰু হয়তো চিন্তাটোত যাবও নোৱাৰা হয় ঘৰতে সোমাবলগীয়া হয় গোটেই দেনটো তেনেকুৱা অৱ অৱস্থা জীৱন জীৱনবোৰ অতিবাহিত কৰোতেও বহুত মানে মানুহৰ দিগদাৰ হৈছিলে